ছয় মাহ আগত নতুন ম'বাইলটো কিনিছিলোঁ কিন্তু এতিয়া দেখোন লাহে লাহে ম'বাইলটোৱে হেং মৰা হৈছে আৰু ম'বাইলটো চাৰ্জত যেতিয়া দিওঁ তেতিয়া চাৰ্জ নোখোৱা হৈছে এনেকুৱা সমস্যাবোৰ কিয় হৈ আছে এক বছৰ ৱা এক বছৰ ওৱাৰেণ্টি দিছিল কিন্তু এতিয়া লাহে লাহে ম'বাইলটো বহুত বেয়া হৈ গৈ আছে মানে মানে এতিয়া লাহেকৈ আৰু ছয় মাহ পাৰ হৈ কিনে এক বছৰতে সোমাব এতিয়া লাহেকৈ কিন্তু এতিয়ালৈকে ম'বাইলটো দিয়ে আছে এনেকুৱা ম'বাইলটো লাহে লাহে বহুত বেয়া অৱস্থা মানে আৰু লাহে লাহে ম'বাইলটো চাৰ্জ দিলে চাৰ্জ নাখায় স্ক্ৰীণটো বেয়া হৈ গৈছে আৰু পিকচাৰবোৰো স্পষ্ট নহয়